হেল্ল' অঁ কওকচোন অঁ সময়মতে পাওঁ বাৰু পানীৰ সময়মতে অলপ আছে আইৰণ অলপ অলপ প্ৰথমতে ঘোদা আহে কেতিয়াবা প্ৰথমতে কেতিয়াবা ঘোদা আহে অলপ অলপ পানী এক টাইমহে দিয়ে পাছবেলা দিয়ে মাজে মাজে বেয়া হৈছিলে অলপ অলপ অলপ বেয়া হয় কেতিয়াবা এতিয়াও বৰ্তমান বেয়া বেয়া হৈ আছে এতিয়াও বৰ্তমান পানী এইকেইদিন পোৱা নাই পানী টাইমমতে কেতিয়াবা পোৱা নহয় কেতিয়াবা পাওঁ আৰু অকণমান পানীটো আইৰণ থকা আৰু আৰু আৰু কি কি সমস্যা আৰু এই পানীটো টাইমটো পোৱাটো খেলি মেলি আৰু পানীটো অকণমান আইৰণ আছে এনেকৈ বিশেষ সমস্যা নাই বাৰু

অঁ অঁ আৰু পাছবেলা দিয়ে তিনিটা বজাত পানী আগবেলা নিদিয়ে পানী পিছবেলা তিনিটা বজাত দিয়ে পানী আৰু পানীকেইদিন নাই দিয়ে মানে কিবা মেচিনৰ গণ্ডগোল হৈ হৈছে কৈছে পানী সেইটো কাৰণে নাই পোৱা কৰা হৈছে ঠিক কৰি দিব বুলি কৈছে আৰু অঁ প্ৰতিদিনে দিয়ে হ'ল আজি চাৰি পাঁচমাহমানেই হ'ল পানী পোৱা আইৰণটো আছে অলপ প্ৰথমে অলপ ঘোদাকৈ আহে তাৰপৰা আইৰণটো অলপ অলপ আছে বাৰু ইমাননো বেছি নাই মানে কম পৰিমাণে আছে আৰু সমস্যা নহয় টাইমটো আৰু দুই টাইমেই দিব লাগে পানী এতিয়া বৰ্তমান এক টাইমেই হৈছে বাৰু সেই সমস্যা সেইবিলাকে আৰু পানীটো সময়মতে দিব লাগে ন এক টাইমেই দিয়া হৈছে এতিয়া পাছবেলা এই পানীটো তিনিটা বজাতেই দিয়া হয় এতিয়া পানীটোও অকণমান প্ৰব্লেমো হয় আমাৰ কাৰণ ইয়াত আমাৰ ইয়াত পানীটো দিগদাৰ নাই অসুবিধা পানী খোৱা পানীও অসুবিধা ধোৱা মেলা বাবেও অসুবিধা আমাৰ ইয়াত মানুহৰ পুখুৰী চুখুৰী নাই নাই অকল টেপৰ পানী কণৰে আৰু পানীটো ভালকৈ পাই থাকিলে মানে ভাল লাগে আৰু আৰু বিশেষ সমস্যানো কি আৰু পানীটোপাই মেইন আৰু পানীখিনি পাই থাকিলে ভাল লাগে আৰু পানীৰ সুবিধা ল'ৰা ছোৱালী কাপোৰ ধোৱা গা ধোৱা নিজৰ খোৱা বাচন বৰ্তন ধোৱা আজিকালি এই বিশেষ অসুবিধা হয় আৰু পানীটো সময়মতে টাইমলি নাপালে মানে টাইমতে দিলে পানীটো ভাল হয় আৰু এতিয়া বৰ্তমান মেচিনটো বেয়া হৈ আছে কৈছে সেইটো কাৰণতে পানীটো অকণমান দিয়া গণ্ডগোল হৈছে এতিয়া ভাল কৰি দিব কৈছে জানো কেতিয়াবা আকৌ ঠিক কৰি মেলি দিলে হ'ব আৰু পানী কোনো অসুবিধা তেতিয়া নাপাম বুলি ভাবিছোঁ আৰু পানীৰ সেই কাৰণে অঁ অঁ অঁ সোনকালে ভাল কৰিব লাগে পানীৰ বিশেষ প্ৰব্লেম নাই

অঁ ঠিক আছে